মই অসমীয়া ভাষাটো এতিয়া বৰ্তমান সময়ত বৰ্তমান পৰিস্থিতিত সংকটৰ সন্মুখীন হোৱা বুলি ভাবোঁ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসমীয়া ভাষাটো অসমত যিখিনি থলুৱা অসমীয়া মানুহ আছে সেইখিনি মানুহৰ বাহিৰেও বহিৰাগত আহি ইয়াত অসমীয়া ভাষাটোৰ লগত হিন্দী বাংলা বিভিন্ন ভাষাৰ সংমিশ্ৰন কৰি অসমীয়া ভাষাটোক

হেৰুওৱা বুলি মোৰ অনুমান অনুভৱ হৈছে